জলবায়ুয়ে হাঁহ কুকুৰা পালনত কেনেকৈ প্ৰভাৱ পেলায় জলবায়ুয়ে হাঁহ কুকুৰা পালনত মানে হাঁহ কুকুৰা এতিয়া গৰম দিনত গৰম দিনত হাঁহ কুকুৰা পোৱালি উমনি দিয়া পিছত গৰমৰ হাঁহ কুকুৰাৰ উশাহ বন্ধ হৈ যায় জলবায়ুৰ লগত খাপ নেখায় গৰম হেৰি গৰম গৰম দিনত হাঁহ কুকুৰাৰ বেমাৰ বেছি নহয় বিভিন্ন জলবায়ুৰ লগত যেনে বহাগ মাহত হাঁহ কুকুৰা বহুত গৰমত পোৱালিবোৰ বহুত সোনকালে ডাঙৰ হয় সোনকালে ডাঙৰ ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত ডাঙৰ ডাঙৰ হয় গৰমত

বিভিন্ন জলবায়ু বহাগ মাহত কুকুৰা সোনকালে ডাঙৰ হয় কুকুৰা ডাঙৰ হয় চাউল তাউল দি সোনকালে ডাঙৰ হয় বিভিন্ন জলবায়ুৰ লগত কুকুৰা নিমিলে এক বহাগ জেঠ মাহত কুকুৰা উমনি দিলে মানে সোনকালে কণী ফুটি পোৱালি ওলায় পোৱালি ওলাই পোৱালি সোনকালে ডাঙৰ হয় তাৰপিছত যে জেঠ মাহতো সেনেকেই উমনি দিলে কণী কণী উমনি দিলে সোনকালে ডাঙৰ হয় একো বেমাৰে বাঁহ ল'ব নোৱাৰে তেনেকে আহাৰ মাহতো আহাৰ মাহতো কণী উমনি দিলে এনেকে বিছ পঁচিছ দিনতে ওলাই তেতিয়াও ইমান গৰম দিনত কিছুমান পোৱালিয়ে হাগে হাগনি হ'লে কুকুৰা পোৱালি দৰৱ দি দৰৱ দিব লাগে বেজি দিয়াব লাগে দুমাহৰ মূৰে মূৰে সেনেকেই ডাঙৰ কৰিব লাগে তাৰপিছত আহাৰ মাহতো সেনেকে কণী উমনি দিলে বিছ পঁচিচ দিনতে কণী উমনি দিলে ওলাই উমনি দিয়াৰ পিছত কুকুৰাক চাউলৰ লগত তিতা বস্তু খোৱাব লাগে তিতা বস্তু খোৱাব লাগে পোৱালি প্ৰথম দৰৱ দৰৱ খোৱাব লাগে দৰৱ খোৱাৰ পিছত বেজি দিয়াব লাগে বেজি দিয়াব লাগে প্ৰত্যেক মাহে মাহে প্ৰত্যেক মাহে মাহে দৰৱ খোৱাব লাগে আকৌ দুমাহ তিনিমাহৰ সময়ত বেজি দিয়াব লাগে বেজি দিয়ালে কুকুৰা একো অপকাৰ নহয় সেনেকে শাওন ভাদ মহীয়াও কণী উমনি দিলে কণী উমনি দিলে সেনেকে বিছ পঁচিচ দিনতে ওলাই বিছ পঁচিছ দিনত ওলোৱাৰ পিছত পোৱালি একো দৰৱ খোৱালে পোৱালি একো বেমাৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে তেনেদৰে তেনেকে আগৰ নিচিনাই দৰৱ খুৱাব লাগে বেজী দিয়াব লাগে বেজি দিয়াৰ পিছত আকৌ পোৱালি ডাঙৰ হয় আকৌ শাওন ভাদ ভাদমহীয়াও সেইদৰেই কুকৰা কণী উমনি দিব লাগে উমনি দিলে হাঁহ কুকুৰা বাইছ দিনত ওলায় আৰু হাঁহ হাঁহ ত্ৰিছ বত্ৰিছ দিন লাগে হাঁহ বত্ৰিছ দিন ওলোৱাৰ পিছত পোৱালিকিটা এঠাইত বান্ধি থ'ব লাগে বন্ধাৰ পিছত খুন্দো চাউল খুৱাব লাগে খুন্দো চাউল খুৱাই মানুহে ঘৰুৱা খাদ্য খুন্দু চাউল দিব লাগে বা কীট পতংগ কেঁচু সেইবিলাক খুৱাই পোৱালি ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত নিজে খাদ্য খাব পৰা হয় খাদ্য খাব পৰা হয় খাদ্য খাদ্যৰ লগত বহুতো ভেটনেৰী ডক্টৰ ব্যৱহাৰ কৰি বহুতো দৰৱ খুৱাব পাৰি দৰৱ খোৱাৰ পিছত ডাঙৰ হয় সেনেকে কাতি আঘোণ মহীয়া পোৱালি কণী উমনি দিলে উমনি দিয়াৰ পিছত কুকুৰা উমনি দিয়াৰ পিছত এমাহ এমাহ বিছ কুকুৰা উমনি দিয়ে কুকুৰা বহুতো বেমাৰ হয় বেমাৰ হ'লে ডক্টৰৰ পৰামৰ্শলৈ বেজি দিয়াব লাগে দৰৱ খোৱাব লাগে কাতি আঘোণ পুহ মাঘমহীয়া পোৱালি বহুতো বেমাৰ হয় মৃত্যু মুখত পৰে মৃত্যু হ'লে মানে দৰৱ চৰৱ খোৱাব লাগে দৰৱ খোৱালে ডাঙৰ হয় ডাঙৰ কৰি বহুতো যত্ন ল'ব লাগে বেমাৰ বেমাৰ বতাহ পাব দিব নালাগে বতাহ পালে পোৱালি বহুতো বেমাৰ আক্ৰমণ কৰে বেমাৰ আক্ৰমণ হ'লে মানে বহুতো পোৱালি মৰি যায় জলবায়ু ভেদে পোৱালি ডাঙৰ সৰু হয় কিছুমান কিছুমান পোৱালি পলপ পটককে ডাঙৰ হয় কিছুমান ডাঙৰ হ'বলে সময় লাগে প্ৰত্যেক মাহে মাহে বেজী দিয়াব বেজী দিব লাগে বা ছমাহৰ মূৰত দিব পাৰি আৰু গাঁৱলীয়া দৰৱ খুৱাব পাৰি সেইবোৰ সেইবোৱেই যত্ন ল'ব লাগে পোৱালি দৰৱ খোৱাব লাগে দৰৱ খুৱাই মেলি পোৱালি ডাঙৰ কৰিব লাগে ডক্টৰৰ দৰৱ বা বেজী দিয়াব লাগে